ভ্ৰমণ কৰিলে মানুহে বহুত কথা শিকিব পাৰে সঁচা বহুত ধৰণৰ নজনা কথা জানিব পাৰে শিকিবও পাৰে চাবলৈও পাৰে ভ্ৰমণ কৰিলে বহুত ধৰণৰ মঠ মন্দিৰ এইবিলাক চাবলৈ পায় চালে মনৰ মানুহৰ বহুত বেলেগ ধৰণৰ এটা আবেগ হয় মনৰ মাজত কাৰণ ঘৰৰ ভিতৰত সোমাই থাকিলে মানুহৰ মন মগজোবিলাক বহুত ধৰণৰ বেমাৰেও আশ পায় সেইবাবে ভ্ৰমণ কৰিলে ভ্ৰমণত মানুহে অনেক ধৰণৰ মানুহ লগ পায় বহুত দূৰৰ দূৰণিৰ মানুহ লগ পায় তেওঁলোকৰ লগত কথা বতৰা পাতিলে মানুহৰ মনবিলাকো ভাল লাগে তাৰোপৰি মনটোও পৱিত্ৰ লাগে নজনা কথা জানিব পাৰে এতিয়া ধৰিব ৰে'লতে গ'লোঁ যেনিবা ৰে'লতটো গ'লে আমি কেনেধৰণৰ যায় আমি গাঁৱৰ ভিতৰত সোমাই থাকিলেটো নাজানোঁ সেই ভ্ৰমণ কৰিলে আমি বহুতখিনি মানুহ দেখা পাওঁ সেই ভ্ৰমণ কৰিবলৈ গ'লে বহুতো ভাল বেয়া মানুহক লগ পোৱা যায় বা জাগাও বহুত বেলেগ ধৰণৰ ধৰণৰ দেখা পোৱা যায় নগৰ চহৰ এইবিলাক বহুত কথা তাত সোমাই থাকে আমি কিছুমান কথা বহুত কথাই নাজানোঁ সেইবিলাক আমি জানিব পাৰোঁ আৰু আমি তেতিয়া নিজকে অকণমান সৱল কৰিবও পাৰোঁ কাৰণ আমি বহুত কথা নাজানোঁ ঘৰৰ ভিতৰত সোমাই থাকিলে সেইও ভ্ৰমণৰ যোগেদি আমি বহুত কথা শিকিবলৈ পাওঁ বা আনকো আমি ক'বহে পাৰোঁ ভ্ৰমণ যেতিয়া আমি কৰি আহোঁ ঘূৰি তেতিয়া আমি অন অনেক মানুহৰ লগত কথা পাতিবহি পাৰোঁ সেই ভ্ৰমণৰ বিষয়ে বা য'ত ত'ত আমি মঠ মন্দিৰ গ'লে তাৰ বিষয়ে আমি বেলেগক আহি ক'ব পাৰোঁ বা দিহা পৰামৰ্শও দিব পাৰোঁ যাবলৈ ক'ব পাৰোঁ ঘৰৰ ভিতৰত সোমাই থকা মানুহবিলাকক যে আপোনালোক ভ্ৰমণ কৰিবলৈ যাওঁক তাত বহুতখিনি মানুহ লগ পাব বা বহুত কথা শিকিব পাৰিব নিজৰ মনৰ ভিতৰত কিছুমান কথা সোমাই থাকে সেই সোমাই থকা কথাখিনি আমি বেলেগ ধৰণৰ বেলেগ বেলেগ মানুহ পাওঁ সেইবিলাকৰ লগত আমি আলোচনা কৰিব পাৰোঁ বা মঠ মন্দিৰৰ বিষয়ে আমি কেনেধৰণেনো মঠ মন্দিৰবিলাক স্থাপিত হৈছিল সেইবিলাকো আমি জানিবলৈ পাৰোঁ বা সেই ভ্ৰমণ কৰি আমি যেতিয়া মন্দিৰলৈ যাওঁ তেতিয়া আমি তাত বহুত ধৰণৰ বস্তু দেখা পাওঁ সেই বস্তুবিলাকৰ বিষয়ে আমি পঢ়া শুনা ল'ৰা ছোৱালী আগত বৰ্ণনা কৰিব পাৰোঁ সেই সেইখিনি শুনি ল'ৰা ছোৱালীবিলাকেও বহুত কথা জানিব পাৰে ঘৰত থাকিলেটো সেইখিনি আমি নাজা নাজানোঁ বা ল'ৰা ছোৱালীও বুজি নাপালে গ'লে আমি দহটা কথা শিকিব পাৰোঁ বা বেলেগকো আমি সেই কথাখিনি বুজাব পাৰোঁ বা তেওঁলোকক আমি যাবলৈও ক'ব পাৰোঁ যে ভ্ৰমণ কৰিলে মানুহৰ বহুতখিনি লাভৱান হ'ব পাৰে মানে কথা জানিব পাৰে ভ্ৰমণত বহুত আনন্দ আছে মানুহ দহটা পোন্ধৰটা মিলি যেতিয়া আমি ভ্ৰমণ কৰিবলৈ যাওঁ তেতিয়া আমাৰ মনৰ মাজত বহুত ফূৰ্তি লাগে সেই ফূৰ্তিত থাকিলে আমি একো দুখ বেদনা এইবিলাক মনলৈ নাহে ভ্ৰমণ কৰাৰ সময়ত আমাৰ মাত্ৰ এটাই ধান্দা থাকে যে আমি গন্তব্য স্থান আমাৰ ক'ত তালৈ আমি কেনেধৰণে যাম সেইবিলাক ভাবি গুণি যাওঁতে আমি নিজৰ লক্ষ্যস্থানত পাওঁগৈ তেতিয়া আমাৰ ঘৰবিলাকলৈ নিজৰ মনতেই নপৰে কাৰণ সেইবিলাক এনেধৰণৰ মঠ মন্দিৰ পোৱা যায় সেই মঠ মন্দিৰ চালে চাই থাকিবলৈ মন যোৱা বা সেই মঠ মন্দিৰসকল মঠ মন্দিৰবিলাক কোনেনো স্থাপন কৰিছিল সেই কথা খিনি আমি জানিব পাৰি আহোঁ সেইকাৰণে আমি ভ্ৰমণ কৰিবলৈ গ'লে আমি বহুত কথা শিকিব পাৰোঁ সেই কথাখিনি আমি যদি ঘৰৰ পৰিয়ালৰ লগত আহি আলোচনা কৰোঁ সেই তেতিয়া বাকী যিসকল লোক নাযায় সেই সকল লোকে যাবলৈও ইচ্ছা কৰে সেই ধৰণে আমি ভ্ৰমণ কৰিলে বহুত কথা শিকিব পাৰোঁ